অঁ কি কৰিছা মই এনেই আছোঁ নাইকৰা হেৰি অঁ তাকে ক'লৈ গ'লে হেৰি আকৌ বগৰী চাপৰি তালৈকে আহিবা অঁ তাৰ ওচৰত আছে নহয় নতুনকৈ খুলিলে যে খুবটাং তাতেই সোমাম নহ'লে অঁ খানাটো ঠিক বুলিয়ে শুনিছোঁ অঁ খানাটোতো ভাল বুলিয়ে শুনিছোঁ মই গৈ পোৱা নাই তাকে আজি যাওঁ বুলি ভাবিছোঁ অঁ কেইটামান বজাত পাৰিবা আঢ়ৈটা তিনিটামানমান বজাকে অঁ অকলেই যামনে অঁ ওচৰত পালে লগ এজনী লৈ যাব লাগিব তাকে কি খাবা অঁ ভাতেই খাই দিম অঁ গাহৰিটোৱে ঠিক আছে গাহৰিটোৱে ঠিক আছে অঁ তাকে এনেই অহা যোৱা কৰোঁতে দেখোঁ বাৰু সোমোৱাহে হোৱা নাই অঁ আজি তাকে মিলোৱা হ'ব এইটো মইতো গাহৰিটোৱে খাম তুমি এতিয়া কি খোৱা

অঁ ঠিক আছে অঁ ঠিক আছে তেনেকৈ এইডোখৰ স্কুটিতে যামগৈ অঁ তেনেকৈ হ'লে আমি দুজনীয়ে হ'ব লাগিব আৰু লগত নিব নোৱাৰিম অঁ অঁ ঠিক আছে ঠিক আছে